হয় মই গান গাই বহুত ভাল পাওঁ আৰু মই মণিকাঞ্চন সংগীত মহাবিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ মই বৰ্তমান চতুৰ্থ বৰ্ষৰ ছাত্ৰী আৰু মই হাৰমনিয়াম বজাবও শিকি আছোঁ মই বিভিন্ন গীত গাওঁ লগতে শাস্ত্ৰীয় সংগীত শিকি থকাৰ উপৰিও আৰু মই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হৈছোঁ